হয় এই ফোনটো পেৰাডাইজ ৰেষ্টোৰেণ্টত লাগিছেনে অ মোৰ এটা অৰ্ডাৰ দিবলৈ মই আপোনাক কল কৰিছিলোঁ মানে মোৰ ঘৰত কেইজনমান আলহী আহিছে মই মোৰ মা মামী বহুত ডাঙৰ মানে কমেও চাৰি পাঁচজনৰ কাৰণে মই খানা অৰ্ডাৰ দিলোঁ হয় আপুনি জল্দি জল্দি অৰ্ডাৰটো লিখকচোন ৰুটি আছে আপোনালোকৰ তাত অ অ নাই ৰুটি হ'ব বাৰু ৰুটিৰ লগত আপুনি পৰঠা দিলেও হ'ব বা বাটাৰ নান দিলেও হ'ব আপুনি ৰুটি বাৰখন বাটাৰ নান আপুনি পাঁচখনমান পঠিয়াই দিব লগতে মাংসৰ ভিতৰত আপোনালোকে কি কি দিয়ে আচ্ছা বইলাৰ আৰু খাছী মাংস অ ঠিক আছে বইলাৰ মাংসৰ পিছ কিমান থাকে পাৰ প্লেটত অ আচ্ছা আপোনালোকে আঠ পিছকৈ দিয়ে ঠিক আছে বইলাৰ মাংসৰ আপুনি দুটা অৰ্ডাৰ দুই প্লেট আৰু খাছী মাংসৰ আপুনি তিনি প্লেট দি দি পঠিয়াব লগত খাছী মাংসটো যেতিয়া বনাব তাত অকণমান ধুনীয়াকৈ পিয়াঁজটো অকণমান বে বেছি দি মেলি বনাব কাৰণ পিয়াঁজৰ পৰাই সোৱাদটো আহে আৰু লগতে ছালাদটোতো জানেই ছালাদটো পঠিয়াবই তাত অকণমান তিয়ঁহটো বহুত মিহি মিহিকৈ কাটিব লগত আপুনি লগত এটা ছিকেন বাৰ্গাৰ দিব পাৰে সৰু ছোৱালী দুজনীমান আছে পোৱালী মানুহ সিহঁতে এনেও বাৰ্গাৰ ছাৰ্গাৰ খাই ভাল পায় ছিকেন বাৰ্গাৰ দুটা তাত ভালকৈ চ'ছ তছ আৰু ছেজৱান আৰু মেঅ'নিজ দি ধুনীয়াকৈ বনাই পঠিয়াব আৰু আপুনি অৰ্ডাৰটো লৈ কোনফালে আহিব জানে এই ঊষানগৰ তিনিআলি যে তেজপুৰৰ ঊষানগৰ তিনিআলিৰ পৰা আপুনি চিধা আহিব তাৰপৰা বাওঁফালে প্ৰথমটো বাওঁফালে টাৰ্ণিঙটো লৈয়ে একদম পিছৰ বগা ঘৰখনেই আমাৰ ঠিক আছে হয় অৰ্ডাৰটো ভালকৈ আহিলেই হ'ল তিমানেই ধন্যবাদ